হয় আমাৰ জিলাত জিলা পুথিভঁড়াল আছে আৰু তাত বাতৰি কাকতৰ লগতেও বহুতো কিতাপ শিশু আলোচনী প্ৰান্তিক সাধুকথা আন বহু ধৰণৰ কিতাপ তাত আছে আৰু বহুত মানুহকে সেই আৰু সেই পুথিভঁড়ালটোত বহুত মানুহে বাতৰিকাকতৰ বাদেও সেইবোৰ কিতাপ পঢ়িবলৈ যায় কেতিয়াবা মই মোৰ নিজৰ ল'ৰাটোকো লৈ যাওঁ কাৰণ বৰ্তমান যুগত উঠি অহা নৱপ্ৰজন্মক বাতৰি কাকতৰ পৰা বহুত আঁতৰি অকল মোবাইল চোৱাত ব্যস্ত সেয়েহে তেওঁলোকক কেতিয়াবা তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে কিতাপৰ কথা কৈ বা কিতাপ কেনেকৈ পঢ়িব লাগে তাৰ ওপৰত তাৰ বাবে প্ৰেৰণা দিবলৈ চেষ্টা কৰোঁ আমাৰ ইয়াত বৰ্তমান বহুতো মানুহে জিলা পুথিভঁড়ালত বাতৰি কাকত বা আন কিতাপ বা কিতাপ পঢ়িবৰ বাবেও যায় আৰু আন বিষয়ৰ ওপৰত বিষয়ৰ বিষয়ৰ ওপৰত তেওঁলোকৰ মনোভাৱ আদান প্ৰদান কৰিবলৈও যোৱা মই কেতিয়াবা দেখি পাওঁ